হেল্ল' হয় ক'ৰ পৰা ক'লে অঁ কোনে ক'লে বাৰু অঁ কওকচোন আপোনাৰ কি ক'বলগীয়া আছে

অঁ আপোনাৰ মানে কি হৈ থাকে অঁ হয় অঁ হয় আপোনালোকৰ গাঁৱতো আজিকালি বহুত সুবিধা দিছে চৰকাৰে গাঁৱৰ চিকিৎসক চিকিৎসালয়বিলাকত আপোনাৰ উন্ন ধৰণৰ মেচিন দিছে আপোনাৰ তাতে এক্স ৰে কৰিব পাৰে টেষ্ট ছেষ্ট পৰীক্ষা কৰিব পাৰে আপোনালোকে সকলো সমস্যা তেওঁ ওচৰ আপোনাৰ মেডিকেলত দেখুৱাব পাৰে আপোনালোকৰ তাতেতো জিলা মেডিকেলত বহুত সুবিধা দিছে আপোনালোকে তাতে হয় কওকচোন হয় আপুনি আপুনি এটা কাম কৰিব আপোনালোকৰ জিলা মেডিকেল আছে নে নাই আপোনালোকৰ জিলাতটো মেডিকেল আছে অঁ আপুনি তালে গৈ আপুনি তাৰ চিকিৎসকক ভালকে দেখুৱাই তাতে তাতেই আপোনালোকৰ কি কি পৰীক্ষা কৰিবলগীয়া আছে সকলোখিনি তাতে কৰি ল'ব পাৰিব

কওকচোন আপোনাৰ অসুবিধাবিলাক প্ৰাথমিক চিকিৎসা কৰিব পাৰে প্ৰাথমিক চিকিৎসা আপোনাৰ আপোনাৰ গাৰ হেৰিবিলাকক লৈহে কৰিব কেনেকুৱা ধৰণৰ আপোনাৰ বেমাৰ হৈছে আপুনি আপোনালোক আপোনালোকৰ গাঁৱত সকলো সুবিধা দিছে নহয় আজিকালি আপুনি আগ ধৰি আপোনালোকৰ ওচৰত যি জিলা মেডিকেল আছে তাত আপোনালোক আপুনি গৈ পেলাই ভালদৰে দেখুৱাই কি কৰিবলে দিয়ে আগধৰি আপুনি পৰীক্ষাটো কৰাই লওক তাতে আপোনালোকৰ সকলোখিনি সুবিধা দিছে দৰৱৰ সুবিধা দিছে আপোনাৰ যি যি পৰীক্ষা কৰিবলগীয়া আছে সকলোখিনি মেচিন তাতে সা সুবিধাবিলাক দিছে নহয় আপোনোলোকে তাতে হেৰি কৰি লওক আৰু এনেই আপোনাৰ প্ৰাথমিক চিকিৎসা যিবিলাক কৰিম বুলি আপুনি ভাবিছে আপুনি ঘৰতো কৰিব পাৰে কিছুমান আপুনি এনেই ব্যায়াম কৰিব পাৰে ৰাতিপুৱা আপুনি খোজকাঢ়িব আপোনাৰ কঁকালৰ বিষ যিটো হৈছে সেইটো আপোনাৰ অঁ আপোনাৰ গেছ হ'লেও হয় তেনেকুৱা আপুনি এনে কিমান সময়ত উঠে ৰাতিপুৱা অঁ আপুনি অলপ খোজকাাঢ়িবও পাৰে আপুনি আগধৰি ভালকে আপোনাৰ জিলাৰ চিকিৎসা চিকিৎসালয় আছে নহয় তাতে আপুনি চিকিৎসকক ভালকে দেখুৱাই কি কি পৰীক্ষা কৰিবলগীয়া আছে এইখিনি দেখুৱাই লওক এনেই আগতে কাবাক দেখুৱাইছিলে নেকি আপোনালোকৰ এনেকুৱা

আপোনোকৰ গাঁৱত এনেই মেডিকেল টিম যায় নে নেযায় অঁ ঠিক আছে আপোনালোকে তাতো ভালকে দেখুৱাই ল'ব পাৰে তাতো চিকিৎসক ভাল দৰৱ পাতি ভাল চৰকাৰে বহুত সুবিধা দিছে গাঁও অঞ্চলত আজিকালি আপুনি হয় আপুনি এনেই যিবোৰ গাঁৱত মেডিকেল বহে আপুনি দেখুৱাই পাইছ নে নাই হয় যিবিলাক মেডিকেল টীম যায় আপোনালাকে তাতে দেখুৱাইছে নে নাই

অঁ হয় শুনিছে নে বাৰু অঁ ঠিক আছে আপুনি ভালদৰে দেখুৱাই লওক